কালি দোকান এখনৰ পৰা চাৰ্জাৰ এডাল আনিছিলোঁ চাৰ্জাৰডাল ইমান ভাল ইমান ব্ৰেণ্ডৰ চাৰ্জাৰ আছিলে ইমান জল্ডি চাৰ্জ হয় নহয় চলাই বহুত ভাল লাগিছে মানে আৰু চাৰ্জাৰডালৰ কো কোৱালিটি ধু মজা আছে আৰু চাৰ্জাৰডাল ভালেই আছে মোটামুটি